সংগীতৰ লগত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ জড়িত হৈ থাকে গীটাৰ চিতাৰে কীবোৰ্ড ড্ৰাম ইলেক্ট্ৰিক গীটাৰ ইত্যাদি তাৰে মাজত মই বজোৱা বাদ্যযন্ত্ৰটি হৈছে গীটাৰ গীটাৰখন এনেকুৱা এক যন্ত্ৰ বাদ্যযন্ত্ৰ য'ত ছডাল তাঁৰ থাকে আৰু ছডাল তাঁৰেই বেলেগ বেলেগ স্কেলত টিউন হৈ থাকে প্ৰথমডাল তাঁৰ থাকে ল' ই তাৰ পাছৰডাল এ' তাৰ পাছৰডাল ডি তাৰ পাছৰডাল জি তাৰ পাছৰডাল বি আৰু একদম শেষৰডাল হাই ইত টিউন হৈ থাকে এই টিউন এই ছয়ডাল তাঁৰেই মিলি পেলাই মধুৰ মধুৰ সংগীতৰ আৱাজ উলিওৱাত সহায় কৰে আৰু গীটাৰখনত সেই সংগীত ওলাবলৈ কৰ্ডৰ ব্যৱহাৰ কৰা হয় আৰু প্ৰতিটো কৰ্ডে এটা এটা স্কেলৰ ডিন'ট কৰে আৰু যেতিয়া এজন ছিংগাৰে গায়কে গান এটা গায় তেওঁ যোনটো স্কেলত গায় সেই স্কেলত গীটাৰখনতো একেই স্কেলতেই ধৰিব লাগে আৰু সেই স্কেলৰ মতে তাৰ ৰিলেশ্যন কিছুমান থাকে সেই ৰিলেশ্যনসমূহ বজাব লাগে আৰু সেই ৰিলেশ্যনৰ বাহিৰত যদি বজায় তেতিয়া সেই স্কেলটো বাহিৰ হৈ যায় সেইবাবে সেই ৰিলশ্যনৰ বাহিৰত বজাব নোৱাৰে ছ' এক এটা কৰ্ডৰ নিৰ্দিষ্ট কিছুমান ৰিলেশ্যনত কৰ্ড থাকে সেইকেইটা শিকিব লাগে শিকি পেলাই বজাব লাগে আৰু সেইবোৰ শিকাত শিকিবলৈ হ'লে নিজৰ মনোযোগৰ অতি প্ৰয়োজন যিদৰ নিজৰ আগ্ৰহৰ অতি বেছি প্ৰয়োজন দিনত কমেও নহ'লে দুঘণ্টাকৈ সেই বাদ্যযন্ত্ৰটি গীটাৰখনেই হওক বা যিয়েই হওক তাত যদি তেওঁক দিব পাৰে আপুনি তেতিয়াহে সেই বাদ্যযন্ত্ৰটি আপুনি ভালদৰে শিকিব পাৰিব আৰু নিজৰ দক্ষতা বঢ়াব পাৰিব গীটাৰো বিভিন্ন ধৰণৰ থাকে নাইলন গীটাৰ একষ্টিক গীটাৰ আৰু ইলেক্ট্ৰিক গীটাৰ আৰম্ভ আৰু বে'ছ গীটাৰ আৰম্ভণিত সদায় একষ্টিক গীটাৰেৰেই আৰম্ভ হয় যোনখন আমি সাধাৰণতে গীটাৰখন বজাওঁ নৰ্মেল সেইখনক একষ্টিক গীটাৰ বুলি কোৱা হয় সেইখন শিকাৰ পাছত লাইলনৰ গীটাৰ হওক বা বে'ছ গীটাৰ হওক বা ইলেক্ট্ৰিক গীটাৰ হওক এইকেইখন বজাব লাগে আৰু এইকিখনৰ আৰু নৰ্মেল গীটাৰখনৰ মাজত বিভিন্ন ধৰণৰ পাৰ্থক্য থাকে সেইবাবে আৰম্ভণিত সদায় সাধাৰণ একষ্টিক গীটাৰখনেৰেই কৰা হয় আৰু এইবোৰ শিকিবলৈ হ'লে প্ৰতিদিনেই কমেও নহয় ব্দুঘণ্টাকৈ সময় দিব লাগিব তেতিয়াহে আপুনি সেই বাদ্যযন্ত্ৰটি ভালদৰে পাৰ্গত হ'ব আৰু বজাব পাৰিব